মই ৰান্ধিবলৈ বহুত সৰুৰে পৰাই আৰম্ভ কৰিছো মোৰ বয়স তেতিয়া দহ বছৰ আছিলে দহ বছৰ পৰাই মই ৰান্ধিবলৈ আৰম্ভ কৰিছিলোঁ আৰু ৰান্ধি মই বহুত ভাল পাইছিলোঁ প্ৰথমবাৰ ৰান্ধোতে মই প্ৰথমবাৰ ৰান্ধোতে মই মাংস ৰান্ধিছিলো আৰু ৰান্ধি খুব ভাল লাগিছিল প্ৰথমবাৰ ৰান্ধোতে নিমখ বেছিকৈ হৈ গৈছিল ৰান্ধি থা ৰান্ধি থাকোতে কেতিয়াবা হাতত জুইৰ সেক সেকা লাগি গৈছিল অকণমান জ্বলিছিল সেইটো প্ৰথম ৰান্ধোতে হয়ে সকলোৰে মোৰো হৈছিল আৰু মই মাংস ৰান্ধি খুব ভাল পাওঁ প্ৰথমবাৰ ৰান্ধি মোৰ এনেকুৱা লাগিছিল মই ইমান ধুনীয়া ৰান্ধিব পাৰো বুলি মই ভবাই নাছিলো মই ইমান ধুনীয়া আঞ্জা বনাব পাৰো আৰু আৰু খাবলৈ মা পাপাক দিছিলো মা পাপাই কৈছিল প্ৰথমবাৰ ৰান্ধোতে ইমান ধুনীয়া ৰান্ধিছে ছোৱালীজনীয়ে মা পাপাই বহুত ভাল পাইছিল খাই আৰু ময়ো বহুত ভাল পাইছিলো প্ৰথমবাৰ ৰান্ধি মনটো বহুত ভাল লাগিছিল তাৰপাছৰ পৰাই মই যেতিয়া মোৰ মন যায় সেইটো সময়ত মই কেতিয়াবা মাছৰ আঞ্জা কেতিয়াবা মাংসৰ আঞ্জা কেতিয়াবা বহুত বস্তু বিভিন্ন ধৰণৰ আঞ্জা বনাই বনাই চাইছিলো খাবলৈ কেনেকুৱা হয় বনাবলৈ শিকিছিলো কেতিয়াবা মায়ে বনাই থাকোতেও মাৰ ওচৰত বহি চাইছিলো মায়ে কেনেকৈ বনায় আৰু বহুত ভাল লাগিছিল প্ৰথমবাৰ ৰন্ধাৰ পাছত

ৰান্ধিবলৈ বহুত সহজ যিমান মৰম ৰা ৰান্ধিব ৰন্ধাৰ পাছ ৰন্ধা ৰন্ধাৰ টাইমত নিজৰ মনটো ৰন্ধাৰ প্ৰতি মনটো য'তে ত'তে থাকিলে নহ'ব ৰন্ধাৰ প্ৰতি থাকিব লাগিব যিমান ধ্যান দি ৰান্ধিবলৈ চেষ্টা কৰিছিলো সিমানে খাবলৈ সোৱাদ হৈছিল আৰু ৰন্ধাৰ পাছত আমি সকলোৱে একেলগে বহি মই প্ৰথমবাৰ ৰন্ধা আঞ্জাটো সকলোৱে মিলি খাইছিলোঁ বাইদেউ কৈছিল ভণ্টিয়ে ইমান ধুনীয়াকৈ ৰান্ধিছে প্ৰথমবাৰ ৰান্ধিছে খাবলৈ বহুত সোৱাদ হৈছে বুলি কৈছে কৈছিল সেইকাৰণে মৰমতে পাপাই মোক দহ টকা এটা দিছিল মৰমতে ইমান ধুনীয়া ৰান্ধিছা

আৰু মায়ে তেতিয়াৰ পৰা সকলো টাইমতে কেতিয়াবা মাৰ বনা আঞ্জা বনাবলৈ মন নগ'লে মোকেই বনাবলৈ দিছিল আৰু মই বহুত ভাল পাইছিলো মায়ে মোক আঞ্জা বনাবলৈ দিলে মই বহুত আনন্দ হৈ পৰিছিলোঁ

মায়ে কচু শাক বনাবলৈ মোক শি শিকাইছিল আৰু মাছৰ জোল বনাবলৈও শিকাইছিল আৰু মায়ে কৈছিল সাৱধাৰে সাৱধানে ৰান্ধিবলৈ যাতে নিমখ বেছি নহওক জোখমতে দিব যি জোখমতে হ'বলৈ কৈছিল নিমখ বেছিকৈ দিলে সোৱাদ নালাগিব আৰু আঞ্জাটো কোনো মনুহে খাবলৈ পৰা নহ'ব জোখমতে দিলে যিকোনো বস্তু পৰিমাণটো জোখমতে দিলে সকলো বস্তু খাবলৈ ভাল হয়